ক'ভিডৰ ভেকচিন যেতিয়া আহিছিলে ক'ভিডৰ ভেকচিন প্ৰথম যেতিয়া ওলাইছিলে তেতিয়া মানুহবিলাকে খুব উৎসাহেৰে আগবাঢ়ি আহিছিলে যে ভেকচিনটো লোৱাৰ পাছতে আমি এই বেমাৰটোত আক্ৰান্ত হোৱাৰ সম্ভাৱনাটো কমি যাব আমি বাচি থাকিম প্ৰথমে মানুহবিলাকে খুব উৎসাহেৰে এই বেজিটো ল'বলৈ বিচাৰিছিলে কিন্তু যেতিয়া এজন দুজন মানুহে এই ভেকচিনবিলাক ল'লে তাৰপাছত এনে কিছুমান অপপ্ৰচাৰ সমাজত চলিলে যে তেওঁলোকৰ কিছুমানে আহি কৈছে যে মই ভেকচিনটো লোৱাৰ পাছতেই মোৰ মূৰ ঘূৰালে ভেকচিনটো লোৱাৰ পাছতেই মোৰ চকুৰ আগতে মানুহ এগৰাকী ঢলি পৰিলে কিছুমানেতো এনেধৰণৰ অপপ্ৰচাৰ চলাইছে যে অমুকৰ ঘৰৰ বোলে ঘৈণীয়েকজনী ভেকচিন লৈ অহাৰ এঘণ্টামানৰ পিছতে বমি কৰি কৰি ঘৈণীয়েকজনী মৰি থাকিলে এইবিলাক আচলতে প্ৰত্যেকটো এটা এটা মিছা কথা এইবিলাক অপপ্ৰচাৰ বহুত মানুহে চলালে হয় যে নতুন এটা ভেকচিন মানুহৰ শৰীৰত সোমোৱাই দিয়াৰ পাছত অকণমান সময়ৰ কাৰণে তাৰ থকা যোনবিলাক এণ্টিজেন এণ্টিবদিবিলাকে শৰীৰৰ সৈতে ক্ৰিয়া কৰিব অকণমান শৰীৰটো অলপ বেয়া লাগিব কিন্তু মানুহবিলাকে তাকে বহুত কথা বনাই বহুত অপপ্ৰচাৰ চলালে আৰু যাৰ ফলত মানুহবিলাকে এই ভেকচিনটো ল'বলৈ ভয় কৰিলে মই শুনামতে পাহাৰীয়া কিছুমান ঠাইত মানুহবিলাকে ভেকচিন নিজেইতোটো ল'বলৈ নগ'লেই তেওঁলোকে ভেকচিন দিবলৈ অহা মানুহবিলাককো নিজৰ ঘৰৰ ভিতৰলৈ সোমাবলৈ নিদিলে দৰ্জা মাৰি ভেকচিন দিবলৈ যেতিয়া মানুহবিলাক যায় স্বাস্থ্যকৰ্মীবিলাক যায় তেওঁলোকে দৰ্জাখন বন্ধ কৰি পিনাই ৰূমৰ ভিতৰত বা ঘৰৰ ভিতৰত সোমাই থাকে নহ'লে ৰাস্তাৰপৰাই তেওঁলোকক আক্ৰমণ কৰিব বিচাৰে নহ'লে দম দি পিনাই দমন কৰি পিনে আপোনালোক আমাৰ গাঁৱৰপৰা ওলাই যাওক বুলি স্বাস্থ্যকৰ্মীসকলক উলিয়াই পঠিয়াই দিয়ে তেওঁলোকৰ মনত এই ক'ভিড ভেকচিনৰ প্ৰতি ইমানেই বেছিকৈ ভয় সোমাই গ'ল তেওঁলোকক কিছুমান মানুহে ক'লে যে ক'ভিড ভেকচিন লোৱাৰ পাছত মানুহবিলাক এঘণ্টা পাছত বা কেতিয়াবা দুদিনৰ পাছত মানুহবিলাক মৰি যায় আৰু কিছুমান অপপ্ৰচাৰ চলালে যে ক'ভিড ভেকচিন লোৱা পুৰুষৰ হেনো যোনবিলাক শুক্ৰাণু আছে ল'ৰা ছোৱালী জন্ম হ'বৰ কাৰণে যোনবিলাক বস্তু মানুহবিলাকৰ শৰীৰত থাকে সেই দ্ৰব্যবিলাক হেনো নষ্ট হৈ যায় যাৰ ফলত ক'ভিড ভেকচিনটো লোৱাৰ পাছত বোলে তেওঁলোকে সতি সন্তান বা ল'ৰা ছোৱালী জন্ম দিব নোৱাৰিব আৰু মাইকী মানুহৰ হেনো মাহেকীয়া হোৱা যোনটো চক্ৰ ঋতুচক্ৰ সেই ঋতুচক্ৰটো হেনো ভেকচিনটো লোৱাৰ পাছতে বন্ধ হৈ যাব যাৰ ফলত তেওঁলোকে আৰু পাছত সন্তান জন্ম দিব নোৱাৰিব এনেবিলাক অপ প্ৰচাৰ চলোৱাৰ বাবে বহুত মানুহে এই ক'ভিড ভেকচিন ল'বলৈ মান্তি হোৱা নাছিল